হেল্ল'

হেল্ল' হেল্ল' হয় শুনিছোঁ কথাটো মই দুজনমানৰ মুখেৰে শুনিছোঁ মোৰ আছে মাছ মৰা সঁজুলি আছে পলহ আছে আকৌ পচাও আছে জালো আছে পোৱা যাব এইটো আমাৰ এই আমাৰ জিতুহঁতৰ ঘৰতে পলহ এটা আছে ভাল ভাল নতুন পলহ সিহঁতে পুখুৰীত যে মাৰি থাকে ফিচাৰিত মাৰি থাকে পলহটো আছে সিহঁতৰ মতা মানুহ নাই যেতিয়া সিহঁতৰ ঘৰতে আছে আৰু পাবি ওলাবি

হ'ব হ'ব হ'ব নাই আমি ক'লে আৰু যাবই নোযোৱাকেতো নাথাকে কাৰণ আমি একেলগে যেতিয়া আটাইজন যেতিয়া থাকোঁয়েই গতিকে তেখেতসকল তেখেতসকলো বোধ কৰোঁ গম পাইছেও নে কি তথাপিতো বাৰু মই ফোন কৰিম গ'লে আমি আটাইকেইজন একেলেগে যাম ভাল লাগিব আমি তেতিয়া চাইকেল লৈ লৈ আটাইকেইজন গুচি যাম আৰু বেছি বাটতো নহয়

এ হ'ব হ'ব আৰু সেইটো আৰু খোৱাতো কি আৰু এটাই সৰহকে আমি মাছ মাৰোঁ কোনোবা এটাই পালেও আমি ভগাই পিটাই আটাইকেইজনে খাম আৰু সেইটোহে

মই বাৰু মই এনে যতীন্দ্ৰৰ ঘৰলে সন্ধিয়া যোৱা কথা আছে প্ৰাগজ্যোতিষহঁতে জানেই আৰু তাৰ পৰাই ধৰি লওক এনে অতুল দালৈকো ফোনটো কৰি দিম

হেৰি নহয় কেইটামান বজাত যাবি

হ'ব হ'ব হ'ব হ'ব হ'ব হ'ব ঠিক আছে ঠিক আছে